মোক যদি কোনোবাই মোৰ ভাল লগা ঠাই এখনলৈ লৈ যাব বিচাৰে তেনেহ'লে মই অসম অৰুণাচল সীমান্তত অৱস্থিত পৰশুৰাম কুণ্ডলৈ যাব বিচাৰিম সেই জেগাত জেগাডোখৰ ইমানেই পবিত্ৰ বুলি বিবেচনা হৈছে যে তাত পশুৰামে মাতৃক হত্যা কৰাৰ পাছত তেওঁ যেতিয়া কোঠাখন হাতৰপৰা এৰাই নগৈছিল তেতিয়া পাপ মোচনৰ কাৰণে পুৰশুৰামে তাত থকা মানৱ সৰুবৰক একেঘাপে কোঠাৰে ঘপিয়াই যিখন লুইত নদী বগৰাই আনিছিল আৰু সেই জেগাডোখৰ পবিত্ৰ বুলি তেতিয়াৰপৰাই লোকবিশ্বাস আছে সেইকাৰণে মই পৰশুৰাম তীৰ্থস্থানলৈ যাব বিচাৰিম তাৰ উপৰি জেগাটোৰ প্ৰাকৃতিকভাৱে অতি মনোমোহা আৰু ধুনীয়া বৰ্তমান তাত মানুহৰ থকা মেলা যোৱা যথেষ্ট চৰকাৰে সুবিধা কৰি দিছে সেই স্থানত গ'লে মানুহৰ মন প্ৰাণ পবিত্ৰ আৰু সুন্দৰ হৈ যায়